অঁ ৰিতু বাইদেউ কি কৰিছে অঁ ভালনে খবৰ এহ্ মোৰো ভাল হেৰি নহয় এইটো কি এই জুবিনৰ অনুষ্ঠান এটা হৈ চলি আছে গম পাই নাই এই বৰগাঙত অঁ তাকে যাওঁ নেকি ন তাকেতো জুবিন তেন্তে গাড়ী এখন ঠিক কৰা অঁ অঁ তাকে এই কৰুণা টমটমখনৰ লগতে কথা পাতিম নেকি অঁ তাকে জুবিনৰ ফাংচন বুলি ক'লেতো আৰু জানেই নহয় ন কিমান ভাল লাগে গানবিলাকো শুনি ভাল লাগে অঁ তাকে ইহঁতি চবেই কৈ আছে জুবিনৰ প্ৰগেম হৈ আছে জুবিনৰ প্ৰগেম হৈ আছে বোলো যাওঁ এপাক গৈ আহোঁগৈ ম মন তাকে মনটোও ভাল লাগিব জুবি জুবিনৰ তাকে ৰাতি দহ নটা মানত ওলাওঁ নেকি অঁ আজৰি হৈ লওঁ এনেও তাৰ জুবিনৰ ফাংচন ক'ত আৰু সহজে এৰি থৈ আহিব মন যাব সেইকাৰণে সেইকাৰণে একে খায় বৈ আজৰি হৈ যাম আৰু গাড়ীখনৰ লগত কথা পাতি তেন্তে খবৰটো দিম ন অঁ জুবিনৰ ফাংচন অঁ অঁ যাম তেন্তে দেই অঁ অঁ হ'ব